হেল্ল' অঁ দাদা অঁ অঁ অঁ আপুনি মোক চিনি নাপাব মানে আপোনাৰ আজি কেবত মই আহিছিলোঁ অঁ অঁ অঁ অঁ হয় হয় আপুনি চিনি অঁ অঁ আপোনাক সেইবাবে ফোন কৰিছিলোঁ অঁ অঁ অঁ মানে আপোনাক বহুত বহুত ধন্যবাদ মানে আপুনি ইমান নিশা মোক সুৰক্ষিতভাৱে ঘৰত থ'লেহি অঁ মানে আজিলৈকে ইমান লগ পাইছোঁ আৰু মানে আপুনি যি যেনেকৈ আনিলে ইমান ঘৰুৱা ভাৱেৰে সেইবাবে আপোনাক বহুত বহুত ধন্যবাদ অঁ অঁ মানে ইমান নিশা আহিছোঁ ন সেইটো কাৰণে ঘৰতো ঘৰত মা দেউতাহঁতে মানে এটা টেনচন লৈ থাকে কিন্তু মানে আহিছে নাই অহা কিন্তু আপোনাৰ গাড়ীত আজি আহি মানে ইমান সুন্দৰভাৱে আপুনি ইমান সুৰক্ষিতভাৱে আনিলে সেইবাবে মোক বহুত বহুত ধন্যবাদ অঁ হয় হয় অঁ আপোনাৰ ঘৰ অঁ অঁ আপুনি ইয়াৰে হয় অঁ অঁ অঁ আপুনি কিমান বছৰ পৰাই কৰি আছে অঁ অঁ অঁ ইমান বছৰ হ'ল অঁ অ' আপোনাৰ বহুত ভাল লাগিলে মানে এনেকুৱা লাগিলে যেন কোনোবা ঘৰৰ মানুহে যেন আনিছে কাৰণ আজিৰ দিনত ইমান সুৰক্ষিত নহয় জেগাবিলাক কিন্তু আপুনি যে আপোনাক এজন প আপুনি অচিনাকী হয় হ'লেও যে আপুনি ইমান সুৰক্ষিতভাৱে কোনো ধৰণৰ ভয়ভাৱ নোহোৱো হ'বলৈ নিদিয়াকৈ যে আপুনি ঘৰ পোৱালেহি সেইবাবে আপোনাক বহুত বহুত ধন্যবাদ অঁ অঁ ঠিক আছে অঁ ৰাখিছোঁ